মই মোৰ পৰিয়ালটো এই কুকুৰা পুহি মোৰ পৰিয়ালটো চলাৰ কাৰণে সুবিধা হৈছে আৰু মোৰ এই বহুত মানে টকা পইচাৰ অভাৱ হ'ল হোৱাৰ কাৰণে কুকুৰা কণীৰ কাৰণেও কুকুৰা পুহিলোঁ আৰু পোৱালিও জগালোঁ আৰু প্ৰথম প্ৰথম হেৰি কৰোঁতেই মানে ন দহটা কৰিলোঁ কিন্তু মোৰ হেৰি ব্যৱসায়টো ভাল হোৱাৰ কাৰণে মই আৰু আগবাঢ়ি যাবলৈ চেষ্টা কৰিলোঁ আৰু সেই তাৰপাছত মই ইয়াৰ এই কুকুৰ কুকুৰা তাৰমানে বেছিকৈ পোহাৰ ব্যৱস্থা কৰিলোঁ আৰু মই মানে অলপ ব্যৱসায়টো ডাঙৰ কৰিবৰ কাৰণে ঘৰটো ডাঙৰকৈ বনালোঁ আৰু ইয়াতে তাৰ তাৰমানে হেৰি এফালে মই কুকুৰা আৰু হেৰি পোৱালি জগোৱাৰ ব্যৱস্থা কৰিলোঁ আৰু মই মানে ইয়াৰ খাদ্যৰ ব্যৱস্থাও কৰোঁ কৰিলোঁ কিনা খাদ্যও মই খুৱাওঁ আৰু এনেকৈ মোৰ হেৰি ব্যৱসায়ীখন লাহে লাহে ভাল হ'ল আৰু ইয়াক মই তাৰপিছত মই মোৰ পৰিয়ালৰ সুবিধাৰ কাৰণে পৰিয়ালে মোক ইয়াৰ সহায় কৰিলে আৰু সহায় কৰাৰ কাৰণে মই বেছি এই এই কুকুৰা পোৱালীবিলাক নিয়াৰ কাৰণে মোৰ বাহিৰৰ মানুহ আহিল আহি মোৰপৰা পোৱালি লৈ যায় আৰু ইয়াৰ মোৰ তেতিয়া আৰু ব্যৱসায়ীখন বেছি সুবিধা হ'ল তাৰপিছত কণীৰ ব্যৱস্থা হওক মই কৰোঁ মোৰ গাঁওখনত মই কণী দিওঁ আৰু মোৰ তেতিয়া বহুত ব্যৱসায়ীখন ভাল হ'ল মই এনেকৈ তাৰমানে হেৰি কুকুৰাৰ ব্যৱসায়টো বহুত ভালকৈ কৰিলোঁ আৰু প্ৰত্যেক হেৰিতে মই হস্পিটেলৰপৰা পোৱালবিলাকক মই ইনজেকশ্যন দিয়া ব্যৱস্থা ঔষধ খোৱা ব্যৱস্থা এইবিলাক কৰিলোঁ তাৰপিছত মই ল'ৰা ল'ৰা এজন ৰাখিলোঁ ৰাখি এই মই কুকুৰা চোৱাৰ ব্যৱস্থা কৰিলোঁ তাকো মই এই লাভাংশই দিয়ে তাৰ এই পইচাটো বাহিৰ কৰোঁ আৰু এনেকৈ মই কৰি লাহে লাহে মোৰ এই কুকুৰাৰ ব্যৱসায়টো বহুত ডাঙৰ হ'ল আৰু ইয়াক চলাবৰ কাৰণে মই আৰু মানুহ মানুহৰ ব্যৱস্থা কৰিলোঁ আৰু এই হেৰিখন মোৰ ঘৰটো ঘৰ সম্পূৰ্ণৰূপে ভালকৈ চলাৰ ব্যৱস্থা হ'ল আৰু মই এই পোৱালি জগালে তাৰপিছত মই ব্ৰইলাৰৰ ব্যৱস্থাও কৰিলোঁ কৰি ব্যৱস্থা ব্ৰইলাৰৰ কাৰণে মই বেলেগকৈ এই ঘৰ বনালোঁ তাত মই হেৰি লাইটৰ ব্যৱস্থা কৰি কৰোঁ আঁঠুৱাৰ ব্যৱস্থা কৰোঁ মই মুঠতে মোৰ কুকুৰা পুহি মোৰ ঘৰখন সুন্দৰভাৱে চলিল আৰু মই ইয়াক ইয়াক মই আৰু ডাঙৰ কৰাৰ কথা ভাবি আছোঁ তাৰমানে এতিয়া মই পকাঘৰ বনাম বুলি ভাবি আছোঁ আৰু এতিয়া মই পকাঘৰ বান্ধি আৰু মই বেলেগ ব্যৱস্থা কৰি মই ইয়াৰ ইয়াৰ ট্ৰেইনিং লোৱাৰ ব্যৱস্থাও কৰিছোঁ আৰু এই সুবিধাখিনি মই হেৰি কৰি মোৰ ঘৰখনৰ ব্যৱস্থা উপায় চলাৰ উপায় হ'ল আৰু মই কুকুৰাবিলাক বাহিৰত হেৰি হেৰি কৰি ব্যৱস্থা নকৰোঁ বাহিৰত ওলোৱাৰ ব্যৱস্থা নকৰোঁ ঘৰৰ ভিতৰতে ৰাখোঁ ইয়াৰ খাদ্যৰ ব্যৱস্থা মই সুন্দৰভাৱে কৰি আছোঁ আৰু মই ইয়াক ডাঙৰ কৰিম বুলি মই মানে বহুত চিন্তা কৰি আছোঁ মই সুবিধা হ'লে ইয়াক এই ব্যৱসায়টো মই ডাঙৰভাৱে চলাম

মই যদি মই পাৰোঁ মই মোৰ ঘৰখন এতিয়া সুন্দৰভাৱে চলি আছে আৰু মই এই হেৰিটো পৰিয়ালৰ সূত্ৰে পৰিয়ালৰপৰা মই বহুত সহযোগ পাইছোঁ আৰু এই সহযোগৰ কাৰণেই মই এই কুকুৰা ফাৰ্মখন কৰাৰ সুবিধা পালোঁ আৰু মই ইয়াক আৰু ডাঙৰ কৰিম